মই যেতিয়া মোৰ পাকঘৰত সোমালোঁ যেনে সেইদিনা মই মাংস বনাবলৈকে সোমালোঁ মাংসখিনি বনাই থকা এটা ডাঙৰ প্ৰচেছ মাংস বনাবলৈ হ'লে বহুতখিনি যোগাৰ কৰিব লাগে যেনে পিঁয়াজ কটাৰ পৰা আলু কটা মা মচলা ৰেডি কৰা আদা ৰচুন সকলোখিনি কাটি ৰেডি কৰি ধুই মেলি থোৱা আকৌ মাংসখিনি পিঁয়াজ আৰু হালধি মচলা দি মথি লোৱা সেইটো এটা ডাঙৰ প্ৰচেছ সেই সেইটো সময়ত মোৰ এনেই আমনি লগা কাৰণে মই মোৰ ঘৰৰ এগৰাকী সদস্য়কে মোৰ ওচৰলৈ মাতি ল'লোঁ তেওঁৰ লগতে মই বহুখিনি কথা বহু পুৰণীয়া কথা গাভৰু দিনৰ কথা মোৰ ফুৰিবলৈ যোৱা কথা ক'ব পৰা নাছিলোঁ কাকো সেই কথাখিনি মই তাইৰ লগতেই বাৰ্তালাপ কৰিলোঁ কৰি থাকোঁতে থাকোঁতে কিমান সময় হ'ল গমেই নাপালোঁ ভাল লাগিলে দুয়োজনীয়ে কাম কৰিও সোনকালে সহজতে হ'ল আৰু আৰু কি হেৰি কি কয় তাইৰ লগত মোৰ বহুতখিনি আৰু ঘৰ কিটচেনটো মোৰ চাফা পাকঘৰটো চাফা কৰা কথাখিনিও দুয়ো লগ দুয়োজনীয়ে একে সমানে কৰি ল'লোঁ কৰি লৈ মোৰ বহুতখিনি ভাল লাগিলে আৰু কামটো সহজতে হৈ উঠিল কামটো সহজতে হৈ উঠিল মই